মোৰ ব্যক্তিগত লক্ষ্য হ'ল মোৰ এটা ভাল চাকৰি পোৱা জীৱনটোত ছাক্সেছ হোৱা সেইটোৱে আৰু যিহেতুকে মই আই টি আই পাছ কৰি দুহেজাৰ বাইছ বৰ্ষত ওলাই আহিলোঁ নগাঁও আই টি আইৰ পৰা কিন্তু মোৰ বৰ্তমান একো হোৱা নাই কোম্পানি এটাতে কৰি আছো কিন্তু মোৰ আশা আছে যে ভৱিষ্যত অইল ইণ্ডিয়াত চাকৰি কৰিবৰ কাৰণে আৰু বহুত আশা আছে মানে অইল ইণ্ডিয়াত চাকৰি এটা কৰি ভাল জেগাত ঘুৰা বা ভাল জেগাত লগৰ লগত কাম কৰা আৰু বহুতখিনি দেখিছোঁ মোৰ খুৰাহঁতেও অইলতে চাকৰি কৰে আৰু সেইটো কাৰণে মই ভাবিছোঁ যে অইল ইণ্ডিয়াত চাকৰি কৰি মই ভাল এটা লাইফ এটা বনাব পাৰিম আৰু সেইকাৰণে মই ভাবিছোঁ যে অইল ইণ্ডিয়াত চাকৰি এটা কিবাকৈ হ'লেও মই ল'ব লাগিব আৰু বাকীখিনি সেইয়ে আৰু যে এতিয়া বৰ্তমান আছো কোম্পানি এটাতে কাম কৰি কিন্তু চাকৰি এটা পাবৰ কাৰণে এডভাটাইছমেণ্টবিলাক আৰু অনলাইনো কৰি আছো আজিকালি যিহেতু চব বস্তু অনলাইনৰ দ্বাৰাও হয় ন সেইকাৰণে মই অনলাইনতো কৰি আছো আৰু লগ বন্ধুকো কৈ আছো যে কি কৰা চব বস্তু চাই আছো লগ বন্ধুৰ লগতে